হয় হয় হয় আপোনাৰ নামটো কি বুলি ক'লে হয় কৌশিক শৰ্মা

অঁ অনুষ্ঠানটো পাতিব বিচাৰিছে

হয় নেকি তেতিয়া অঁ অঁ সময়টো কোন তাৰিখে হ'লে আপোনালোকৰ সুবিধা হয় আমাৰা এনেই অঁ কওকচোন বাৰু আপুনি এনেই কেনেকুৱা আপোনালোকে ডেটটো বিচাৰিছে

শনি বাৰ হ'লে মানে পোন্ধৰ তাৰিখ হ'ব নহয় জানো অঁ হ'ব আপোনালোক আপোনালোকক অকল নাইন টেনৰ ল'ৰা ছোৱালীহে লাগে হয় তেতিয়াহ'লে আমি পোন্ধৰ তাৰিখত ডেটটো দিব দিনটো দিব পাৰোঁ পোন্ধৰ তাৰিখে যিহেতু আমাৰ স্কুল দহটা পঞ্চলিছত শেষ হৈ যায় আজিকালি মৰ্ণিং ক্লাছ দিয়াৰ কাৰণে তেতিয়াহ'লে আপুনি এটা কাম কৰক শনিবাৰ দিনটোৱে লওক আমি শনিবাৰ দিনটোত ল'ৰা ছোৱালী দিব পাৰিম নাইন টেনৰ ল'ৰা ছোৱালী হয় আৰু অভিভাৱকৰ কথাটো কৈছিলে নহয় জানো অভিভাৱকসকলক তেতিয়াহ'লে আমি ইনফৰ্ম কৰিব লাগিব আৰু নিমন্ত্ৰণ কৰিম অঁ ঠিক আছে হ'ব বাৰু আপোনালোকে ভালেই পদক্ষেপ লৈছে প্ৰদূষণৰ ওপৰত নহয় জানো হয় হয় তে ঠিক আছে হ'ব বাৰু প্ৰগ্ৰেমটো ভালেই হ'ব ঠিক আছে বাৰু হ'ব নিশ্চয় দেই শনিবাৰ দিনটোত ফিক্স কৰি দিওঁ অঁ